গীত গাবৰ বাবে মানুহৰ উৎসাহৰ প্ৰয়োজন হয় মই ভাবোঁ হয় কিয়নো আপোনাৰ যদি উৎসাহ নহয় তেতিয়াহ'লে আপুনি গান বুলিয়েই নহয় আপুনি কোনো এটা দিশতেই পাৰ্গত হৈ উঠিব নোৱাৰিব গতিকে আপুনি গান অকলেতো গাব নোৱাৰে আপুনি দহজনৰ আগত গাব লাগিব বা প্ৰতিযোগিতা হ'লেও আপুনি কমপিট কৰিব আন দহজনক সেয়েহে আপোনাৰ যদি উৎসাহৰ কমি হয় তেতিয়াহ'লে আপুনি তাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰিব গতিকে উৎসাহটো মেইন হয় আৰু উৎসাহ নহ'লে আপুনি এই দিশত আগুৱাই যাব নোৱাৰিব গতিকে মই ভাবোঁ যে গান গাবলৈ হ'লে উৎসাহৰ প্ৰয়োজন হয় উৎসাহী গায়ক এজনেহে নিজৰ ভাল প্ৰদৰ্শন কৰিব পাৰে ৰাইজৰ আগত নিজৰ আগত সমাজৰ আগত সকলোৰে আগত তেতিয়াহে তেওঁ এজন ভাল গায়ক হ'ব পাৰিব